বিয়াৰ দৰে এটা অনুষ্ঠানত আটাইতকৈ প্ৰয়োজনীয় কামটো হৈছে পানী যোগান আৰু যদি তেনে এটা গধুৰ দায়িত্ব মোক দিয়া হয় তেনেহ'লে মই প্ৰথম বিবেচনা কৰিম যে বিয়াখনলৈ আহিবলগীয়া মুঠ লোকৰ সংখ্য়া কিমান যদি দেখা যায় যে লোকৰ মানুহৰ সংখ্য়া যথেষ্ট কম হ'ব তেতিয়াহ'লে আমি পানী সমূহ বেছি অপচয় নোহোৱাকৈ আমি কম পৰিমাণৰ পানী সংৰক্ষণ কৰি ৰাখিব লাগিব আৰু যদি দেখা যায় যে বিয়াখনত মানুহৰ সংখ্য়া বেছি হ'ব তেতিয়া আমি ডাঙৰ ডাঙৰ টেংকীবোৰত পানী জমা কৰি ৰাখিব লাগিব আৰু প্ৰত্য়েকটো টেংকীৰ পৰাই আমি হাত ধোৱাৰ ব্য়ৱস্থা কৰিবৰ বাবে পানী ৰাখিব লাগিব যাতে পানীবোৰ অপব্য়ৱহাৰ নহয় তাৰ প্ৰতিও আমি লক্ষ্য় ৰাখিব লাগিব যাতে পানী যিমানখিনি আমি পৰ্য্য়াপ্ত পৰিমাণৰ পানী আমাক লাগে তাতকৈ বেছি যাতে অপচয় নহয় সেয়ে তাৰ প্ৰতিও লক্ষ্য় ৰাখিব লাগিব